বিভিন্ন ধৰণৰ সমস্যা অকল অসমতেই বুলি ধৰি লওক আমি সাধাৰণতে দেখা নাপাওঁ বিভিন্ন ধৰণে তেনেকুৱা সমস্যা থাকে

বিজনেছৰ

আমাৰ সমাজখন বিজনেছৰ ক্ষেত্ৰত বহুত আগবঢ়াই নিব পাৰোঁ ত' এইবিলাক আচলতে আমাৰ একো একোটা

চাকৰি কৰাটো ইমান বেয়া বুলি নহয় চাকৰি আশা কৰিব লাগে কিন্তু চাকৰিটো লগতে ধৰি লওক দিনে ৰাতিয়ে আপুনি

প্ৰথম কথা আমাৰ মনোবৃত্তিটো যদি সবল হয় ত' আমি বিজনেছৰ ক্ষেত্ৰত বহু আগবাঢ়িব পাৰোঁ বিভিন্ন ধৰণৰ বিজনেছ আছে ত' তেনেকে আমি এটা বুলি নহয় আজি আপুনি ধৰি লওক গাড়ী বিজনেছ কৰা বা কিবা পশুপালনে হওক বা মীন পালনে হওক

প্ৰতি আমি লক্ষ্য ৰাখি বিজনেচটো সুকলমে আগবঢ়াই নিয়াটো আমাৰ সমাজৰ দায়িত্ব আমি সেইটো মনোবৃত্তিৰে আমি কাম কৰি পেলাই আমি সমাজখন আগুৱাই নিব পাৰিম বিজনেছটো